মই হাঁহ কুকুৰা পুহিয়ে মই মোৰ ব্যৱসায় চলাই আছোঁ ঘৰখনো পোহপাল দি আছোঁ মোৰ হাঁহ আছে পোন্ধৰটা আৰু কুকুৰা আছে পঁচিছজনীমান কুকুৰা আছে কুকুৰা কণী পৰা কুকুৰা প্ৰায় বাৰজনীমান আছে সিহঁতৰ কণী পাৰি আছে বাৰু এতিয়া আৰু হাঁহ হাঁহে কণী পাৰি আছে মই হাঁহ কণী বিকিছোঁ বিকি আছোঁ ঘৰতো খাওঁ কুকুৰা কণী বিকি কুকুৰাও সেই দিনটোত দহ পোন্ধৰটামান পাৰে পোন্ধৰজনী কুকুৰা দহ পোন্ধৰটামান পাওঁ আৰু দিনটোত মিলাই তাৰ বিকিও মই মোৰ লাগতিয়াল বস্তুবোৰ

তাৰ বাহিৰেও পাৰ আছে এহাল তাৰ পোৱালি নাই বাৰু সেই পাৰহালেই আছে নতুনকৈ পুহিবলৈ লৈছোঁ সেই পাৰহাল তাৰপিছত কুকুৰা মতা কুকুৰা আছে এইবাৰ মতা কুকুৰা বিকি মই প্ৰায় তিনি হেজাৰমান পালোঁ পালোঁ তাপা হাঁহ বিকিছোঁ হাঁহ গোটাকেই বিকো পাঁচশ কৰি হাঁহ ছটা বিকা হ'ল ছয় ছটাত মই ছয় পাঁচ ত্ৰিছ তিনি হাজাৰ টকা পালোঁ এইবাৰ তাৰপা তিনি সেই তিনি হাজাৰ সেই হাঁহ বিকি কুকুৰা বিকি মই মোৰ বন্ধন গোট আছে সেই বন্ধন গোটত দিওঁ মাহেকীয়া গোটবিলাক আছে তাত মই দিওঁ তেনেকৈ চলি আছোঁ হাঁহ কুকুৰা সেই কণী বিক্ৰী কৰোঁ তাৰপিছত কুকুৰাহে কুকুৰা বিক্ৰী কৰোঁ কেজি চিষ্টেমতে বিক্ৰী কৰোঁ প্ৰায় কেজি লোকেল কুকুৰাৰ কেজি এতিয়া চাৰে তিনিশ চলি আছে তাৰে কেতিয়াবা এক কেজি হয় ডেৰ কেজিও হয় তেনেকৈ বিকি আছোঁ আৰু তাৰপিছত কণী পাৰিহে উমনিও দিছোঁ ধৰা দুজনী উমনি দি থৈছোঁ কণী দি তাৰপিছত হাঁহৰ কণী বিক্ৰী কৰোঁ দহ দহ টকাকৈ বিকিলো এবাৰ হাঁহৰ কণী পালোঁ তাতো প্ৰায় দুহেজাৰমানেই পালোঁ হাঁহ কণী বিকি তাৰপিছত কুকুৰা সেই ঘৰতো সিহঁতক এতিয়া দানা হিচাপত মই কিনা দানা ব্যৱহাৰ কৰোঁ ঘৰৰ চাউলো দিওঁ হাঁহবিলাকক গৰুৰ পাতি চাউলটো দিয়ে যে সেই চাউলৰ ভাত বনাই তোঁহৰ লগত দিওঁ তাৰপা দানা কিনাই দানা কিনি আনি সেই দানা লগত মিক্স কৰিও খুৱাওঁ কুকুৰাবিলাকক ৰাতিপুৱাই চাউল দিওঁ চাউল দি দুপৰীয়া টাইমটোত মই কুকুৰাৰ দানাটো দিওঁ তাৰ পৰা পিচবেলালৈ হাঁহ কুকুৰা সকলোকে সেই কিনা দানাটোৱে দিওঁ হাঁহক তুঁহ দিওঁ তাপা এ এই মাহটোত হাঁহকেইটা বান্ধোনত থকা হ'ল সেইকাৰণে অলপ খৰচো কৰা হ'ল হাঁহবিলাকক

তাৰপিছত হাঁহবিলাক এই আঘোণ মাহটোত হাঁহ হাঁহ মই প্ৰায় চা পাঁচটামান বিকিলোঁ দেই হাঁহ পাঁচটা বিকিলোঁ এই আঘোণ মাহটোতে বিকিছোঁ মানুহবিলাকে নখাবৰ কাৰণে হাঁহ বিচাৰি আহে তাৰ এই বিকিলোঁ এতিয়া প্ৰায় মোৰ পাঁচ পাঁচটামান আছে এইকেইটা ৰাখি দিছোঁ আৰু দানা খুৱাই আ থৈছোঁ ডাঙৰ কৰিছোঁ নিজৰ ঘৰটো দৰকাৰ হয় তাৰপিছত মতা কুকুৰা আছে এই আঘোণ মাহত বিচাৰি আহিছিলে বাৰু বিকিবৰ কাৰণে কিন্তু মই দিয়া নাই ঘৰতে লাগিব বুলি ৰাখি থৈছোঁ

কুকুৰা দুজনী মই উমনি দি ৰাখিছোঁ তাত কণী দিছোঁ এজনীক দিয়া আছে পোন্ধৰ আৰু এজনীক বিছটামান দি ৰাখিছোঁ তাৰে আৰু কিমান ওলাই পোৱালি সেই পোৱালি ডাঙৰ কৰি সিহঁতকো ডাঙৰ কৰি মই তেনেকেই বিকিব লাগিব কেজি চিষ্টেমত কেজি এতিয়া চাৰে তিনিশকৈ বিকি বিকি আছোঁ আহে নিবলৈ আহে সেই কুকুৰা বিচাৰি তেনেকৈ কেজি চিষ্টেমত ৱেট কৰিয়ে দিওঁ তাৰপিছত কুকুৰা হাঁহ হাঁহৰ এতিয়া গোটাকৈ মই বিকিছোঁ হাঁহৰ পাঁচশ টকাকৈ দি আছোঁ কে ধৰা ৱেট কৰি বিকিলে অকণমান দামটো কমকৈ ভৰাম আৰু সেই গোটাকেই দিওঁ মোৰ হাঁহে ডেৰ কেজি ডেৰ কেজি ওপৰতে হয় হাঁহ গোটাকৈ বিক্ৰী কৰোঁ পাঁচশ টকাকৈ তাপা মোৰ সেই তেনেকৈ ব্যৱসায়টো মই আৰম্ভ কৰি আছোঁ হাঁহ কুকুৰা বিকিয়ে তেনেকৈ চলাই আছোঁ আৰু কুকুৰা দিনটোত কণী ধৰা দহ দহটা পোন্ধৰ দহটা বাৰটাকে পোৱা হয় তাৰে সেই কণী দহ টকাকৈ বিক্ৰী কৰি দহ টকাকৈ বিকা হয় লোকেল কণী তাপা হাঁহৰহে দহ টকাকৈ বিক্ৰী কৰা হয় কণী তাৰপা দিনটোত ধৰা দহ দহটাকৈ গোটালে মোৰ সপ্তাহটোত ঘৰটো খোৱা হয় ধৰা সপ্তাহটোতো গোট খোৱাই তেনেকৈ বিক্ৰী কৰোঁ বিক্ৰী কৰি পাও প্ৰায় তিনি চাৰিশ টকা কণী বিকীয়ে আহে আৰু সেই পইচাৰে মই মোৰ ঘৰখনৰ কেই লাগতিয়াল বস্তুবিলাক আনো আৰু হাঁহ আছে বৰ্তমান এতিয়া পাঁচটাই আছেগৈ বিক্ৰী কৰি পাঁচটাকে এতিয়া বৰ্তমান দানা খুৱাই পোহপাল পুহি আছোঁ আৰু কিনা দানাটো ব্যৱহাৰ কৰি আছোঁ তাপা সেই তুঁহ মিক্স কৰি কিনা দানা আৰু ভাত বনাই দিওঁ গৰু পাতি চাউলৰ ভাত বনাই দি সিহঁতক দানাটো দিওঁ কুকুৰাবিলাকক সেই কিনা দানা দিওঁ তিনি টাইম সিহঁতক দানা ৰেগুলাৰ দিওঁৱে ৰাতিপুৱা মেলাৰ আগত দিওঁ তাৰপিছত সেই দুপৰীয়া দিয়া হয় তাৰপা গধূলিলৈ যেতিয়া গৰা বান্ধিবলৈ হয় আৰু তেতিয়া গোটেই তিনি তিনি টাইম সিহঁতক দানা দানা দিওঁ কুকুৰা কুকুৰা বিকি ধৰা মই যিমান কৃত যিমান মানে পাইছিলোঁ ধৰা মই মোৰ বহুত কামতে ব্যৱহাৰ কৰি কৰিলোঁ হাঁহ বিকা পইচা আৰু ল'ৰা ল'ৰা গোট গোটবিলাকত গোটবিলাকতো তাৰ পইচাই গোটবিলাকো চলাই থাকোঁ সপ্তাহটো তেনেকৈ হাঁহ কুকুৰা কণী তাত কণী বিকিও পাওঁ তাপা সেই কণী বিকা পইচাৰে মই দানাও দানাও কিনো ধৰা মাহটোত তিনি বেগ দানা মই ব্যৱহাৰ এই ব্যৱহাৰ কৰিছোঁ ঘৰৰ চাউলৰ উপৰিও তিনি বেগ দানা মই কিনো হাঁহ আৰু কুকুৰাৰ কাৰণে তাপা এতিয়া ধান পথাৰৰ ধান চপোৱা হ'লে সেই ধান মিক্স কৰিও হাঁহক দিও দানাৰ লগত মতা কুকুৰা আছে চাৰিটা চাৰিটা সেই চাৰিটা দুটা যোৱা সপ্তাহটো দুটা চাৰিটা আছিলে দুটা বিকি পালোঁ মই চৈধ্যশ টকা চৈধ্যশ টকা পালোঁ দুটাত সাতশকৈ এটাত সাতশকৈ দুটা বিকিলোঁ চৈধ্যশ টকা পালোঁ তাৰপিছত এতিয়া বাকী মতা কুকুৰা আছে দুটা